আমাৰ অঞ্চলত খেলুৱৈসকলৰ বাবে উপযুক্ত প্ৰতিষ্ঠান নাই তেওঁলোকে আমাৰ অঞ্চলৰপৰা ভালেখিনি দূৰ অতিক্ৰম কৰি গৈ প্ৰতিষ্ঠানবিলাকত অংশগ্ৰহণ কৰিবলগীয়া হয় যিকোনো ধৰণৰ খেল শিকিবলৈ বা অংশগ্ৰহণ কৰিবলৈ আমাৰ অঞ্চলৰপৰা ভালেখিনি দূৰ ওলাই যাবলগীয়া হয় উচিত উচিত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে উপযুক্ত সুবিধাবিলাক কম